ডিছ কল ইজ নাও বিয়িং ৰেকৰ্ডেড হেল্ল' অঁ হয় বাইদেউ কওকচোন

আমৰ কেজি পঞ্চাশ টকা আপেলৰ এশ আশী টকা অঁ কল আছে কলৰ আপুনি ল'বলৈ গ'লে কলটো পৰিবগৈ কিছুমানে নিয়ে সত্তৰ টকা মানত কিছুমানে এশ ত্ৰিছ চল্লিশ তেনেকুৱাত নিয়ে অঁ অঁ হয় হয় চেনিকলৰ দামটো অকণমান আছে বাৰু সেইটো এতিয়া এশ ত্ৰিছ চল্লিশত আহি যায় আঙুৰ এনে ল'লে কেজি হিচাপে ষাঠি সত্তৰ টকামান পৰে

কমলাতো এতিয়া ইমান হেৰি হোৱাগৈ নাই হ'লেও ওলাইছে মানে অঁ দামটো অকণমান বেছি বাৰু অঁ দামটো এশ সত্তৰ মানত আহি যাব অঁ আঙুৰৰ অঁ আঙুৰৰ মই কেজি হিচাপে ল'লে আপুনি ষাঠি টকা পৰিব অঁ হ'ব দিয়ক আহিব অঁ অঁ নিশ্চয় আহিব অঁ হ'ব